মই অসমীয়া সাহিত্যৰ উপন্যাসসমূহ পঢ়ি বেছি ভাল পাওঁ অসমীয়া সাহিত্যৰ বহু উপন্যাসেই মই পঢ়িছোঁ মই পঢ়া উপন্যাসসমূহ হ'ল অসীমত যাৰ হেৰাল সীমা ৰাগ অনুৰাগ সেই সময় এই সময় নৈ বৈ যায় নাহৰৰ নিৰিবিলি ছাঁ দস্তখত চাহেব পুৰাৰ বৰষুণ তাত এখন অৰণ্য আছিল দেওলাংখুই পাটকাই সিপাৰে মোৰ দেশ এইবিলাক তদুপৰি আৰু বহুকেইখন উপন্যাস আছে মই পঢ়া বৰ্তমান মোৰ নামসমূহ মনলৈ অহা নাই এই গোটেই উপন্যাসসমূহৰ ভিতৰত মোৰ সকলোতকৈ ভাল লগা উপন্যাসখন হ'ল কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা উপন্যাসখন পূৰ্বজন্মৰ কাহিনীৰ ওপৰত লিখা তিনিজন বন্ধু ফুৰিবলৈ গৈছিল তেওঁলোক ফুৰিবলৈ যাওঁতে তাতে এজনৰ বিভিন্ন তেওঁলোকৰ তাত হেৰি হ'ল আকস্মিক ধৰি লওক নদীত দুৰ্ঘটনা হ'ল দুৰ্ঘটনাত তেওঁলোকৰ নাও এঠাইত বন্দী হ'ল আৰু তেতিয়াই এজন বন্ধুৰ পূূৰ্বজন্মৰ কাহিনীসমূহ মনলৈ আহিবলৈ ধৰে আৰু তাৰ ওপৰতে উপন্যাসখন আৰম্ভ হৈছে সঁচা কথা ক'বলৈ গ'লে উপন্যাসখন বহুত ধুনীয়া উপন্যাসৰ পটভূমি গাঁৱলীয়া গাঁৱলীয়া পটভূমিত লিখা উপন্যাস আমি যেন উপন্যাসখন পঢ়োঁতে এক সপোনৰ ৰাজ্যত বিচৰণ কৰি থাকোঁ বিভিন্ন ফুল সুন্দৰকৈ সজোৱা এখন গাঁও এনেকুৱা লাগে উপন্যাসখন পঢ়ি গৈ থাকোঁতে যেন আমি সেই ঠইখনৰ মাজত যিখন উপন্যাসত মানে কমলনগৰ ঠাইখনৰ মাজেৰে যেন আমি গৈ আছোঁ কমলনগৰৰ প প্ৰতিটো চৰিত্ৰ চন্দন গৌৰী চম্পা ৰাধা উমা আদি প্ৰতিটো চৰিত্ৰই মানে যেন জীৱন্ত আমি যেন তেওঁলোকক লগ পাইছোঁ তেওঁলোকৰ কাম কথা কাম কাজত যেন আমি জড়িত হৈ আছোঁ এনেকুৱা এটা অনুভৱ উপন্যাসখন পঢ়োঁতে হৈ যায় এক কথাত একে সপোনৰ ৰাজ্যত বিচৰণ কৰাৰ দৰে লাগে যেতিয়া উপন্যাসখন পঢ়া হয় এই উপন্যাসখনৰ সকলোতকৈ ভাল লাগে মোৰ চম্পা নামৰ চৰিত্ৰটো চম্পা যেন সঁচাকৈয়ে হাঁহিচম্পা সকলো সময়তে হাঁহি ফূৰ্ত্তি কৰি থাকে তাই তাই ধৰি লওক প্ৰতিটো তাই সংস্পৰ্শলৈ অহা প্ৰতিজনকে কেৱল হাঁহিকে দিবলৈ যত্ন কৰে চম্পা ফুলৰ দৰে ফুলি থাকে মানে সুবাস বিলাই থকাৰ দৰে এটা চৰিত্ৰ চম্পা চৰিত্ৰটোৱে গোটেই উপন্যাসখনেই পাঠকৰ বাবে মানে আকৰ্ষণীয় কৰি তুলিছে সেইদৰে নায়ক নায়িকা চন্দন আৰু গৌৰী সেই চৰিত্ৰ দুটাও ভাল লাগে চন্দন আৰু গৌৰীৰ প্ৰেম অভিমান ভাল লাগে দুইজনৰ মানে কা সৰু সৰু মানে যিবিলাক মান অভিমানবিলাক উপন্যাসখনত সুন্দৰকৈ ফুটাই তুলিছে আনহাতে এজন দায়িত্বশীল বিষয়া হিচাপে চন্দনৰ ঠাইখনৰ প্ৰতি যি কৰ্তব্য যি মানে ত্যাগ সেই উপন্যাসখনত সুন্দৰকৈ ফুটি উঠিছে নায়িকা হিচাপে গৌৰীৰ চৰিত্ৰটোও ভাল লগা গৌৰীও মানে ধৰি লওক এজন ঠাই কমলনগৰৰ এজন মানে দায়িত্বশীল বিষয়াৰ চবতকৈ জ্য়েষ্ঠ বিষয়াৰ কন্যা হিচাপে যি যি গাম্ভীৰ্য্যতা থাকিব লাগে সেইটো আছে আৰু তাই ধৰি লওক বাহিৰত এটা ৰূপ ভিতৰটো বহুত কোমল এনেদৰে ফুটাই উঠাইছে ভাল লাগিছে এক সহজ সৰল কাহিনীৰে লিখি উলিওৱা এখন উপন্যাস প্ৰথমৰ পৰাই উপন্যাসখন বহুত আনন্দ হাঁহি ফুৰ্ত্তিৰে গ'লেও পিছলৈ উপন্যাসখন বহুত দুখদায়ক হৈ যায় অতীতৰ যুদ্ধ বিগ্ৰহ এখন সমাজ এটা জাতি কিমান অনিষ্ট কৰিব পাৰে এটা সুন্দৰকৈ ফুটাই তুলিছে উপন্যাসখনৰ জৰিয়তে আৰু উপন্যাসখন উপন্যাসখন পঢ়োঁতে দুখ লাগে এটা মানে জাতি এটা মানে এটা সময় সম্পূৰ্ণ মানে যুদ্ধ বোমা বাৰুদ আদিৰ কাৰণে মানে ধ্বংস হৈ যায় গোটেই কমলনগৰখন ধ্বংস হৈ গৈছে এক ধ্বংসস্তুপত পৰিণত হৈছে শেষলৈ বৰ দুখ লাগে উপন্যাসকনৰ আনহাতে কমলনগৰৰ প্ৰতিজন ব্যক্তিৰ দেশৰ প্ৰতি মাতৃভূমিৰ প্ৰতি কৰা ত্যাগ কষ্ট কৰ্মই উপন্যাসখন আৰু অধিক আকৰ্ষনীয় কৰি তুলিছে শেষত চম্পা হাঁহি হাঁহি স চম্পাই সময়বোৰ পাৰ কৰে যদিও শেষত চম্পাৰ শেষৰ সময়কন বৰ দুখৰ হয় চম্পাৰ দুখবোৰে মোক চুই গৈছে চম্পা সঁচাকৈ হাঁহি চম্পা তাই মৰিবৰ সময়তো দুখবোৰ গোপনে ৰাখি হাঁহি হাঁহি বৃহৎ ত্যাগ কৰি গৈছে সঁচা কথা কব'লৈ গ'লে এই উপন্যাসখন মই দহ বাৰ বাৰমানৰ ওপৰত পঢ়িছোঁ প্ৰতিবাৰে উপন্যাসখনৰ প্ৰতি মই আকৰ্ষিতহে হৈছোঁ আৰু প্ৰতিবাৰে উপন্যাসখন নতুনকৈ পঢ়া দৰেহে মোৰ অনুভৱ লাগে আচলতে কাঞ্চন বৰুৱা ঔপন্যাসিকজনৰ সকলো উপন্যাসৰ দৰে এইখন উপন্যাসো এখন সহজ সৰল আৰু আকৰ্ষণীয় পটভূমিত লিখা এখন উপন্যাস মই অসমীয়া সাহিত্য ভাল পোৱা পঢ়া প্ৰতিজন পাঠকেই সম্ভৱ এইখন উপন্যাস প্ৰিয় উপন্যাস বুলিয়েই ক'ব আৰু সকলোৰে উপন্যাসখন পঢ়াৰ পিছত প্ৰিয় হৈ যায় আৰু প্ৰত্যেকেই বাৰে বাৰে উপন্যাসখন পঢ়াৰ প্ৰতি আকৰ্ষিত হয় উপন্যাসখনৰ কাহিনী উপস্থাপন ইয়াৰ চৰিত্ৰসমূহ প্ৰতি প্ৰতিজন পাঠকেই বাৰে বাৰে আকৰ্ষিত হয় আৰু সেইবাবেই উপন্যাসখন মোৰ বহুত ভাল লাগে